সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী আমাৰ শৰীৰত লাগতিয়াল ভিটামিন আইৰণ কেলছিয়াম এই উৎপাদনসমূহ আমি সেউজীয়া শাক পাচলি পা পাওঁ আৰু বছৰটোৰ বিভিন্ন সময়ত উৎপাদন হোৱা সেউজীয়া শাক পাচলিসমূহ আমি আমাৰ নিজৰ বাৰীতে বছৰটোৰ বিভিন্ন সময়ত তৈয়াৰ কৰি লোৱা হয় আৰু এইসমূহ আমি খাই আমাৰ শৰীৰৰ প্ৰয়োজনীয় বিভিন্ন উৎপাদনসমূহ আমি লাভ কৰো বজাৰৰ সেউজীয়া শাক পাচলি খাবলৈ ভয়ে হয় যিহেতু বেপাৰৰ কাৰণে যিসমূহ শাক পাচলি উৎপাদন কৰে সেইসমূহত ৰাসায়নিক সাৰ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে কিন্তু আমি ঘৰত যিসমূহ সেউজীয়া শাক পাচলি উৎপাদন কৰো ইয়াত কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয় পচন সাৰ ব্যৱহাৰ কৰিয়েই উৎপাদন কৰিব পাৰি আৰু এই উৎপাদন কৰা সেউজীয়া শাক পাচলিত যথেষ্ট পৰিমাণে ভিটামিন কেলছিয়াম আইৰণ থাকে আৰু এইসমূহ আমি আমাৰ স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী সেয়েহে আমি বজাৰৰ পাচলি বা সেউজীয়া শাক পাচলি খোৱাতকৈ আমি ঘৰতে উৎপাদন কৰা শাক পাচলিসমূহ খাই বেছি তৃপ্তি লাভ কৰোঁ অঁ এই সমূহত আমাৰ শৰীৰ প্ৰয়োজনীয় বিভিন্ন কেলছিয়ামে হওক ভিটামিনেই হওক বা আইৰণে হওক এইসমূহ থাকে আৰু আমাৰ শৰীৰে এইসমূহ লাভ কৰে বছৰৰ বিভিন্ন সময়ত হোৱা সেউজীয়া শাক পাচলিয়ে আমাৰ শৰীৰত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ ভিটামিন আইৰণ কেলছিয়াম এইসমূহ আমাৰ শৰীৰত যোগান ধৰে আৰু এইসমূহৰ দ্বাৰাই আমাৰ স্বাস্থ্যটো সুস্থ আৰু সবল হৈ থাকে